শিশুসকলক যদি সৰুতে ভেকচিন দিয়া নহয় তেতিয়াহ'লে তেওঁলোকৰ প্ৰথম বেমাৰটো হয় তেওঁলোকে বাঢ়িব নোৱাৰে তেওঁলোকৰ এই পঁয়া লগা বুলি কয় সেইটো বেমাৰ হয় আৰু লগতে সৰু আই বৰ আই বেজীও দিয়ে এই যদি সেই বেজী ল'ব নোৱাৰোঁ তেতিয়াহ'লে হয়তো ভৱিষ্যতলৈ তেওঁলোকৰ এইটো সেই ৰোগটো দেখা দিয়ে সৰুআই আৰু বৰআই ৰোগো দেখা দিয়ে তাৰ লগতে আৰু আছে প্ৰতিষেধক হিচাপে আৰু বহুতো আছে মই এইবিলাক কি কি আছিলে মই এতিয়া পাহৰি গৈছোঁ মুঠৰ ওপৰত আমি চবেই সকলোৱে আমি সৰুতে বেবিসকলক কেঁচুৱাসকলক আমি বেজী ভেকচিনটো দিবই লাগে নিদিয়াটো আমাৰ আমাৰ মতে বহুত ডাঙৰ ভুল আজিকালি প্ৰতিষেধক বুলি চব বছৰী বছৰী বা সৰু পাঁচ মাহ এই জন্মৰপৰাই আমাৰ প্ৰতিষেধক দিয়ে ধৰি লওক প্ৰথম মাহৰ পৰাই দিয়ে পাঁচ বছৰলৈকে প্ৰতিষেধক দিয়েই থাকে সেইকাৰণে আমি প্ৰতিটো শিশু শিশুকে আমি প্ৰতিষেধক দিয়াতো বাধ্যতামূলক